আজিকালি আটাইতকৈ বেছি ব্যৱহাৰ কৰা এপবোৰ হৈছে ফাৰ্ষ্টতে আমি আজিকালি বহুতেই ব্যৱহাৰ কৰে মানুহে ইউটিউবটো ইউটিউবটো সকলোৱে চায় আৰু সকলোৱে তাত মনোৰঞ্জনৰ কাৰণে চায় কিছুমানে কিছুমান কথা শিকিবলৈ চায় আৰু কিছুমানে তাৰপৰা হাঁহি ফুৰ্তি কৰিবৰ কাৰণে চায় আৰু কিছুমানে নিজাকৈ চেনেল আছে তাত নিজাকৈ ভিডিঅ' আপলোড কৰে সেইবোৰৰ কাৰণেও ইউটিউব চেনেলটো ইউটিউবটো ব্যৱহাৰ কৰে আৰু ইউটিউবত বহুত ধৰণৰে মাধ্যম আছে ধৰি লওঁক ইউটিউব মিউজিক আছে ইউটিউবত ভিডিঅ' আপলোড কৰিব পাৰি ইউটিউবত ভাল ভাল ভিডিঅ' চাব পাৰি ইউটিউবৰ দ্বাৰা বহুত কথা শিকিব পাৰি আৰু বহুত বেয়াও আছে ইউটিউবৰ অসুবিধাও আছে ইউটিউবে মানুহক বেয়াও কৰিব পাৰে ভালো কৰিব পাৰে এতিয়া সৰু ল'ৰা ছোৱালীবোৰে যদি ইউটিউব চাই থাকে তেতিয়াহ'লেতো সিহঁতৰ চকুৰ প্ৰবলেম হ'ব পাৰে বা মাইণ্ডৰ প্ৰবলেম হ'ব পাৰে মানসিক প্ৰবলেম হ'ব পাৰে সেইকাৰণে সৰু ল'ৰা ছোৱালীবোৰক ইউটিউব চাবলৈ দিব নালাগে ইমান সৰুতে অলপ ডাঙৰ হ'লে চোৱাটো বেলেগ কথা কিন্তু সৰুতেই ইউটিউব চাবলৈ দিব নালাগে দুই নম্বৰতে আজিকালি সকলোতকৈ বেছিকৈ ব্যৱহাৰ হোৱা এপ হৈছে হোৱাট্চআপ হোৱাট্চআপত সকলোৱে মেছেজ কৰি ভাল পায় তাত অনলাইনৰ যোগে মেছেজ কৰে টেক্স মেছেজ কৰে আৰু ভিডিঅ' কলিং কৰে ভইচ ভইচ কলিং কৰে আৰু বহুত ধৰণে কৰিব পাৰি তাত ষ্টেটাছো দিব পাৰি নিজৰ ফটো দিব পাৰি নিজৰ প্ৰফাইল পিকচাৰ দিব পাৰি আকৌ তাত আজিকালি নতুনকৈ এটা ভাৰছন ওলাইছে তাত আকৌ অনলাইন পেমেণ্টো কৰিব পাৰি ইউ পি আই ইউ পি আইৰ দ্বাৰা তাৰপিছত হোৱাট্চআপত কোনোবা অনলাইন আছেনে নাই চাব পাৰি আৰু হোৱাট্চআপ চত কোনোবা যদি আপোনাক আননউন নাম্বাৰে ফোন কৰিছে তেতিয়াহ'লে সেইটো কোন আৰু তাৰ যদি ডি পি আছে ডি পিখন চাই কোন সেনেকৈ ধৰাত পেলাব পাৰি তাৰপিছত হোৱাট্চআপৰ অসুবিধা ক'বলৈ গ'লে হোৱাট্চআপৰ বহুত ধৰণৰ অসুবিধা আছে হোৱাট্চআপটো আপোনাৰ হেক হ'বও পাৰে যদি কোনোবাক আপুনি অ টি পিটো দি দিয়ে তেতিয়াহ'লে আপোনাৰ হোৱাট্চআপটো সেইজন ব্যক্তিলৈ যাব যোজন ব্যক্তিক আপুনি অ টি পিটো দিয়ে যিহেতু নাম্বাৰৰ যোগে একাউণ্টটো খোলা যায় তেতিয়াহ'লে অ টি পিটো যদি আমি বেলেগক দি দিওঁ তেতিয়াহ'লে হোৱাট্চআপটো সেইজন ব্যক্তিলৈ গুছি যাব যোনজনে আপোনাৰ অ টি পি চেণ্ড কৰিছে সেইকাৰণে হোৱাট্চআপটো ভালো বেয়াও অনলাইন মাধ্যম হিচাপে হোৱাট্চআপটো ভাল মেছেজ কৰিবলৈ বা ধৰি লওঁক আপোনালোকে দূৰৰ মানুহ দূৰৰ এজন দূৰত এজন ব্যক্তি আছে বা দূৰত মোৰ মা আছে মই গাঁৱত আছোঁ মা চহৰত আছে মই গাঁৱত আছোঁ মাক যদি চাব লাগে তেতিয়াহ'লে ভিডিঅ' কলিঙৰ হোৱাট্চআপৰ ভিডিঅ' কলিঙৰ যোগে মাক চাব পাৰোঁ আৰু মেছেজ কৰিব পাৰোঁ মাৰ মাতটো শুনিব পাৰোঁ সেনেকৈ বহুত ধৰণৰ সুবিধাও আছে অসুবিধাও আছে অসুবিধা ক'বলৈ গ'লে হোৱাট্চআপৰ এতিয়া মই এটা অসুবিধা কৈয়ে দিছোঁ যে নাম্বাৰ অ টি পিটো দিলে প্ৰবলেম হয় আৰু কিছুমানে আকৌ ফেইক একাউণ্ট বনাই কিনে মানুহক মেছেজ দিয়ে সেইবোৰক সেইবোৰৰ লগত যদি মেছেজ কৰা যায় তেতিয়াহ'লে আপুনি বিপদসন্মত হ'ব পাৰে আৰু তিনি নম্বৰতে হোৱাট্চআপৰ অসুবিধা ক'বলৈ গ'লে হোৱাট্চআপ হোৱাট্চআপত যিকোনো মানুহৰ লগত চিনাকি হ'ব নালাগে যিকোনো মানুহৰ লগত কথা পাতিব নালাগে যিকোনো মানুহৰ লগত ফটো শ্বেয়াৰ কৰিব নালাগে যোন যিবোৰ মানুহ আপোনাৰ নিজৰ সেইবোৰৰ লগত আপুনি সকলো বস্তু শ্বেয়াৰ কৰক কিন্তু আপুনি বেলেগৰ লগত অচিনাকি মানুহৰ লগত বা আননউন পাৰচনৰ লগত আপুনি যিকোনো বস্তু শ্বেয়াৰ কৰিব নালাগে আৰু কথা পাতিব নালাগে যিহেতু হোৱাট্চআপটো এটা অনলাইন মাধ্যম সেইকাৰণে অনলাইনত যি টি যিকোনো বস্তু বা অচিনাকি মানুহৰ লগত কথা পাতিব নালাগে আৰু নিজৰ প্ৰাইভেট বস্তু শ্বেয়াৰ কৰিব নালাগে তাৰপিছত মই বিবাহীত ব্যৱহাৰ কৰা আৰু তিনি নম্বৰ এপচটোৰ কথা কৈছোঁ ইঞ্চটাগ্ৰাম ইঞ্চটাগ্ৰামত আজিকালি বহুত আজিকালি ছোৱালীবোৰে বহুতে ৰিলচ বনাই ফুৰে ৰিলচ বনাই বহুতে ভাল পায় আৰু সেনেকৈ পইচাও ইনকাম কৰিব পাৰি বহুত ছোৱালীয়ে ৰিলচ বনাই কিনে বহুত ধৰ বহুত ধৰণৰ লাইকৰ যোগে আৰু কিছুমান ব্ৰেইন আছে ব্ৰেইনবোৰৰ স্পনচৰশ্বিপ বুলি কয় সেইটোক পেনবোৰৰ যদি আমি স্পনচৰশ্বিপ লওঁ তেতিয়াহ'লে যদি এডপ্ৰাইজমেণ্টটো আমি কৰি দিওঁ তেতিয়াহ'লে আমাক পইচা দিয়ে সেনেকৈ পইচা ইনকাম কৰিব পাৰি আৰু লাইক আৰু লাইকৰ দ্বাৰা ভিউজৰ দ্বাৰা পইচা ইনকাম কৰিব পাৰি ঠিক তেনেদৰে ইউটিউবটো পাৰি ইউটিউবত যেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হয় তেতিয়া আপুনি ধুনীয়াকৈ পইচা ইনকাম কৰিব পাৰে ইউটিউবত যে যেতিয়া আপোনাৰ ভিডিঅ'টো কোনোবাই চাব তেতিয়া চাব আপোনালোকে এড আহে এড আহিলে তাৰপৰা মানুহে পইচা ইনকাম কৰিব পাৰে কাৰণ এটা ভিডিঅ'ত যেতিয়া এড আহে তেতিয়া মানুহে পইচা পায় কাৰণ এডটোৰ বিনিময়ত ইউটিউবে যি কোম্পানীৰ পৰা এডটো আহিছে তাৰপৰা ইউটিউবে কিবা এটা পইচা লয় তাৰপৰা আমাক অলপমান পাৰচেন আমাক পইচাটো দিয়ে যিহেতু আমি এডভাৰটাইজমেণ্টটো আমাৰ ভিডিঅ'ত আহিছে সেইকাৰণে সেই এডৰ পৰা আমি তাৰ দহ পাৰচেন বা বিছ পাৰচেন হ'লেও আমি পইচাটো পাওঁ আৰু দুই নম্বৰতে ইঞ্চটাগ্ৰামৰ কথা কৈ আছিলোঁ মই ইঞ্চটাগ্ৰামত ইঞ্চটাগ্ৰামটো এটা অনলাইন মাধ্যমে অনলাইন মাধ্যমত আমি ইঞ্চটাগ্ৰামত একেই হোৱাট্চআপৰ দৰে একেই তাত আকৌ বস্তুবোৰ অলপ বেলেগ তাত নাম্বাৰৰ দ্বাৰা কৰা নাযায় তাত